হেল্ল' অঁ মই এই চেলা কৈ আছিলোঁ আৰু মই এটা এপইণ্টমেণ্ট লাগিছিলে মানে মোৰ হেৰি ডাইবেটিছ হৈ আছে ছ' আপুনি মানে শুনি শুনিছোঁ যে আপুনি বহুত ভালকৈ চেক আপ কৰায় ছ' আপোনাৰ তাত আহিছোঁ আৰু অঁ মোৰ ছুগাৰ হোৱাটোতো হৈয়ে গ'ল ওৱান ইয়েৰ হ'ল এতিয়া মানে চেক আপ কৰাইছোঁ বাট ভাল হোৱা নাই তো মই মানে অঁ বেছিকৈ হৈছে অঁ

অকে হয় হয় হয়

অঁ অঁ হয় হয় অঁ মোৰ অঁ ডাইবেটিছৰ লগত অকণমান ভৰি বিষায় আৰু মাজে মাজে মা মাথা বিষায় আৰু মানে এনেকুৱা এটা ছাইড এফেক্ট পাই থাকোঁ আৰু হয় মোক পুৰণা ডক্তৰে এটা টেবলেট দিছিলে নামটো নাজানো বাৰু বাট যোনটো খাই পিনেই মোৰ অঁ লাইক ওৱান উইকৰ কাৰণে ৰিলিফ পাওঁ কিন্তু আৰু তাৰ পিছত আৰু আকৌ হৈ যায় অঁ মাজে মাজে মই নাখাওঁ বাৰু সেইকাৰণে চাগে অঁ মাজে মাজে মই স্কিপ কৰি দিওঁ অঁ অঁ অঁ মই মানে অঁ হয় হয় চেনি বেছি নাখাওঁ আলু কেতিয়াবা খোৱা হয় বাৰু হ'ব হ'ব এপইণ্টমেণ্ট থাৰ্ছডে ছেটাৰডে ন মই কনভেনিয়েণ্ট ছেটাৰডে হ'ম অঁ অঁ ছেটাৰডে মই যায় পিনাই আপোনাৰ হেৰি এপইণ্টমেণ্টটো ল'ম হ'ব দে অ'কে